হেল্ল' অঁ হয় হয় কওকচোন কি আছিলে

অঁ কেনেকুৱা ধৰণৰ এতিয়া জানিব বিচাৰিছিলে বাও অঁ অঁ অঁ অঁ আমি সূতাবিলাক দোকানৰ পৰা কিনা বেলেগৰ পৰা ক্ৰয় কৰা হয় ক্ৰয় কৰি আমি সূতাবিলাক নিজে নাকাটো মেচিনৰ দ্বাৰা কাটো অঁ মেচিনৰ দ্বাৰা কাটি আমি সেইবোৰ বিক্ৰি কৰা হয় অঁ সকলো ধৰণৰ বোৱা হয় এতিয়া কে কেনেকুৱা ধৰণৰ লাগিছিলে বাও ঘৰত আমি তেনেকৈ পোহোঁ পুহি মুগা মুগাবোৰ নিজেই কাটি দিয়ে নিজে শালত কাটি সেইবিলাক বিক্ৰি কৰোঁ মুগাবিলাক আমি ঘৰত সিজাই লওঁ সিজাইকেনে সূতা কাটো

মুগাটো আমি হাতত মেচিনেৰে কাটো

অঁ ঠিক অঁ হ'ব বাৰু ঠিকে আছে